শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰ অভাৱৰ বাবে কিদৰে বিভিন্ন শাৰীৰিক সমস্যাসমূহে দেখা দিব পাৰে শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰ বাবে মানুহ প্ৰধানকৈ এলেহুৱা এলেহুৱা হৈ পৰে বা তাৰ উপৰিঞ্চি শাৰীৰিকভাৱে তেওঁলোক সুঠ সুষম হৈ নুঠে কিয়নো মাং আজিকালি খাদ্য ইমানেই ইমানেই প্ৰটিন বা ফেটটোৰ ইমানেই হৈ পৰিছে যে ইহঁত শাৰীৰিক পৰিশ্ৰমৰ অভাৱত মানুহ শকত হৈ পৰে আৰু শকত হোৱাৰ প্ৰভাৱত কোনো ধৰণৰ কাম বা একো কৰিব নোৱাৰে বেছিকৈ শকতে হোৱা দেখা যায় শাৰীৰিক অঁ শাৰীৰিক সমস্যাৰ উপৰি তাৰ উপৰিঞ্চি মানুহ দুৰ্বল বা তেনেধৰণৰ হোৱাও দেখা যায় নানান ধৰণৰ বেমাৰ আজাৰো শাৰীৰিক পৰিশ্ৰমৰ শাৰীৰিক পৰিশ্ৰমৰ অবিহনে হোৱা দেখা যায়